ভালদৰে টোপনি গ'লে মানুহৰ শৰীৰটো সুস্থ হৈ থকা সুস্থ হৈ থকাত বহুত সহায় কৰে কাৰণ ভাল টোপনি যদি আপুনি নাযায় তেতিয়াতে আপুনি পিছদিনা আপুনি কোনো এটা কাম ভালধৰণে কৰিব নোৱাৰিব আপোনাৰ গাটো কিবা আপোনাৰ বেয়া বেয়া লাগি থাকিব টোপনি আহি টোপনি আহি থাকিব মাজে মাজে আপুনি কিবা এটা কৰোঁ বুলিলেও কৰিবলৈ মন নাযাব যাওঁ বুলি যাবলৈ মন নাযাব সেই অকণমান দেৰিকৈ যাম তেনেকুৱাতে আপোনাৰ একো কামত মন নবহিব ভাল টোপনিয়ে স্বাস্থ্যৰো ভাল ভাল ৰখাত সহায় কৰে কাৰণ আপোনাৰ ভালকৈ যদি আপুনি টোপনি যায় তেতিয়াহ'লে আপোনাৰ স্বাস্থ্য মানে বেমাৰ আজাৰবোৰ কম হ'ব টোপনি ভাল হ'ল ভাল হ'লে আপোনাৰ স্বাস্থ্যও ভালে থাকিব আৰু টোপনি যদি আপুনি ভালধৰণে নাযায় তেতিয়া আপোনাৰ কিছুমান বেমাৰ আজাৰ অহাৰ মানে হোৱাৰ মানে হেৰি চাঞ্চ থাকে আপুনি ধৰি লওক যদি আপোনাৰ টোপনি ভাল নহয় তেতিয়াহ'লে আপোনাৰ আপোনাৰ ডায়েবেটিছ হোৱাৰো মানে চাঞ্চ থাকে আপোনাৰ ধৰি লওক প্ৰেছাৰ চেছাৰৰ হোৱাৰো চাঞ্চ থাকে আপোনাৰ ফুল আপোনাৰ এই পেটৰ কিছুমান বা ধৰি লওক আপোনাৰ এইবোৰ প্ৰস্ৰাৱ পায়খানাবোৰ ক্লিয়াৰ নোহোৱা নিচিনা হয় ভাল মানে ধৰি লওক ভাল টোপনিয়ে আপোনাৰ মানে হ'লে আপোনাৰ স্বাস্থ্যক আকৌ ভালদৰে থাকিব আপুনি কাম বনো একদম সুন্দৰভাৱে কৰি থাকিব পাৰিব জীৱন যাপনো খুব সুন্দৰ হৈ থাকিব সেইটো কাৰণে টোপনি মানে আপোনাৰ যেতিয়া ধৰে ভালধৰণে ৰাতি যেতিয়া আপুনি শোৱে সেই শোৱাৰ সময়কণত ভালদৰে টোপনি যোৱা চেষ্টাটো কৰিব লাগে আৰু টোপনি আহিলে আপুনি এই কিবা কাম থাকিলেও যদি আপোনাৰ পিছদিনা কৰিলেও হয় তেনেকৈ পিছদিনা কৰিবলৈ চেষ্টা কৰিব লাগে কাৰণ টোপনিটো সময়মতে হ'লে চব আপোনাৰ দৈনন্দিনৰ যিখিনি কাম আপোনাৰ আপোনাৰ স্বাস্থ্য গোটেইখিনি ভালদৰে থাকিব